এক লাখ বিশ হাজাৰ দুশ বাইছ পোন্ধৰ হাজাৰ নশ নিৰান্নবৈ দুই লাখ বাৱন্ন হাজাৰ সাতশ চল্লিছ পাঁচ লাখ পঁচপন্ন হাজাৰ পাঁচশ দহ দহ লাখ চল্লিছ হাজাৰ নশ নিৰান্নবৈ